আমাৰ গাঁৱত এম্বুলেঞ্চৰ সুবিধা জনসংযোগ নথকাৰ বাবে বিভিন্ন সমস্য়া থকা দেখা গৈছে বহু কেতিয়াবা

গাঁওখনত কোনোবা মহিলা গৰ্ভৱতী হ'লে তেওঁলোকক সময়মতে হস্পিতাললৈ লৈ যোৱাত অসুবিধা থকা দেখা যায় বা কিছুমান মানুহৰ স্বাস্থ্যজনিত সমস্যা অহাৰ লগে লগে এম্বুলেঞ্চৰ সুবিধা নথকাৰ বাবে প্ৰত্যাহ্বান অহা দেখা গৈছে গাঁওখনত এম্বুলেঞ্চৰ সুবিধা নথকাৰ ফলতেই গাঁৱত বহুতো লোকৰ মৃত্যু ঘটিছে ধন্যবাদ